সফল এগৰাকী সফল ব্যৱসায়ী হ'বলৈ হ'লে মানে তেওঁলোকৰ বিশেষকৈ প্ৰত্যেক তোৰে গুণ থাকিব লাগিব বিশেষকৈ ধৰকচোন আমি এখন দোকান তৰিছোঁ মই যিকোনো এখন দোকান দিছোঁ যেনে ধৰক মই এখন গেলামালৰ দোকান দিছোঁ সেই গেলামালৰ দোকানখন যদি মই যদি সৰ্বোচ্চ দি দিওঁ বাকী লৈ তেতিয়াহ'লে কি হ'ব সেই গেলামালৰ দোকানখনৰ কি কয় ধাৰ দিওঁতে দিওঁতে বাকী দিওঁতে দিওঁতে গেলমালৰ দোকানখন তেওঁ কি হ'ব লোকচানত পৰিব লাষ্টত বন্ধ কৰি দিবলগীয়া হ'ব কিন্তু সেইটো কাৰণে এজন এজন ব্যক্তিয়ে মোৰ তেওঁ মোৰ মুখখন দোকান ব্যৱসায় কৰিবলৈ হ'লে মুখখন তেওঁ মিঠা হ'ব লাগিব আকৌ বিশেষ দোকানীজনৰ ব্যৱহাৰ পাতি আচাৰ ব্যৱহাৰ ভাল হ'ব লাগিব তেওঁ মৰমীয়াল হ'ব লাগিব তাৰপৰা তোমাৰ কেতিয়াবা হ'লেও ধাৰ বাকী বিচাৰি আহিলে দিব লাগিব কিন্তু সেই বুলি এইটো নহয় যে তেওঁ সমস্ত দোকানখনৰ সকলোকেই বাকী দিব কোনোবা এজন বিপদত পৰিছে মানুহ সেই বিপদত পৰা মানুহজনক কি কয় দুই এপইচা বাকী দিব লাগিব বা উদ্ধাৰো কৰিব লাগিব কোনোবা এজন মানুহৰ ল'ৰা ছোৱালী পঢ়াত ভাল আৰু সেই পঢ়াত ভাল মানুহজনৰ ল'ৰাজনৰ মানুহজনৰ ল'ৰাজনৰ বোলে ঘৰত আজি বোলে আমাৰ বিশেষকৈ গাঁৱলীয়া মানুহ লাইনটো গৈ থাকে তেওঁ যদি মমবাতি এডাল বিচাৰি আহিছে সেই মমবাতিডাল তেওঁ পইচা বোলে আজি নাই তেওঁক দিবই লাগিব সেই তেনেকুৱা কথা কিন্তু কিন্তু এজন যিকোনো এজন মদাহী মানুহ তেওঁ আজি খাবলৈ নাই কিন্তু তেওঁক মই এদিনেই দিব পাৰোঁ কিন্তু সদায় মই তেওঁক ধাৰলৈ দিব নোৱাৰোঁ কাৰণ কি হ'ল সেই মদাহীজনে সেই দোকানৰ বস্তুটো বাকী কৰি নি তেওঁ হয়তো বেলেগত দি মত খাবও পাৰে সেই সেই তেনেকৈ দিব নোৱাৰি আৰু ব্যৱহাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানে এনেকুৱা যে এজন মানুহে ভালকৈ ধৰক আহক আপুনি কি লাগিব সদ্যহতে ধৰক সুধিব লাগিব যে আপোনাক কিবা বস্তু প্ৰয়োজন হৈছে নেকি গৰম গৰমত আহিলে ফেনখন লগাই দিয়াতো কি বোলে হেৰি বোলে কেতিয়াবা বোলে কোনোবা মানুহে হয়তো বোলে মোৰ দোকানত পানী আছে পানী আছে মোক যদি খুজিছে দিয়কচোন পানী এগিলাচ সেই মানুহজনক মই পানী পানীৰ এগিলাচ পানী এগিলাচ দিব লাগিব কিন্তু কিছুমান মানুহক বহিবলৈ কেতিয়াবা বোলে আহক বোলে চকী বেঞ্চ থাকিলে তেওঁক বহিবলৈও দিব লাগিব আৰু কিছুমান কিছুমান এনেকুৱা মানে ধৰক ব্যৱসায় এই থাকে কিছুমান ব্যৱসায় থাকে এনেকুৱা মানে য'ত নেকি তেওঁক সেই কিছুমান লোকচানো হয় য'ত নেকি বাকী দিওঁতে দিওঁতে লোকচান হয়গৈ সেই লোকচান হ'লে মানে মানে কি হয় মানুহজনে উদ্ধাৰ হ'ব নোৱাৰে তেওঁ মূলৰ ধনটো নিজৰ ধনৰ উপৰিও মূলৰো গুচি যায় তাৰপৰা আৰু এতিয়া আমি ধৰা কিছুমান অকল দোকান বুলিয়ে ক'বলৈ নহয় ঘৰত আমি ধৰা হাঁহ কুকুৰা পুহিছোঁ সেই হাঁহ কুকুৰা ধৰা বিক্ৰী কৰিবলৈ ধাৰত যদি দি দিওঁ তেতিয়াহ'লে মোৰতো লোকচানেই হ'ব আৰু সেই ধাৰ ধাৰত সেইকাৰণে দিব নোৱাৰি কিছুমান আৰু ইমানো মানুহক সহায় কৰিব নোৱাৰে কিছুমান ল'ৰা ক'ৰবাত ল'ৰা ছোৱালী আজি বোলে বিপদ আপদত পৰিছোঁ সৰু পোৱালীয়ে এটা আহিছে বোলে তেতিয়া সেই ল'ৰাজনক ল'ৰাজনে কান্দিছে কিবা এটা বিচাৰি মাক দেউতাকে দিব পৰা ক্ষমতা নাই চকলেট এটা বা বিস্কুটৰ সৰু দহটকীয়া বা পাঁচটকীয়া পেকেট এটা যিকোনো এজনক দিলে কেতিয়াও লোকচান নাযায় আৰু আৰু কিছুমান মানে ভিক্ষাৰীয়ে বিচাৰি আহে সেই ভিক্ষাৰীবিলাকো বিলাককো কেতিয়াবা ধৰা চাই মেলি তেওঁক ধৰি লৈছোঁ দহ টকা পাঁচ টকা তেনেকৈ দিলেহে সেই সেইখন সেইজন এজন সফল সফল মানে হেৰি দিব লাগে আৰু কি হয় বিশেষকৈ পৰাপক্ষত কিনি আনিব লাগে বস্তুটো কিনি আনি পিনাই আনৰপৰা কিনি আনি যেতিয়া মানে বিকা যায় সেই বস্তুটো তাৰমানে দিওঁতে ইজন মানুহক দিওঁতে সেই নগদ কিনি আনি দিয়া বেলেগজনক ধাৰত যদি বিশেষকৈ বেলেগকৈ বেছিকৈ দিয়া যায় তেতিয়াহ'লে মানে হেৰি সেই মানুহজনৰ লোকচান হয় এই